হেল্ল' অসম ৰাজ্যিক পৰিবহণ নিগম মই আপোনালোকক এটা কথা জানিব বিচাৰিছোঁ যে মই যোৱাবাৰ যোৱা সপ্তাহত মই তেজপুৰৰ পৰা গুৱাহাটী গৈছিলোঁ ৰাতিপুৱা চাৰে পাঁচটা গাড়ীখনত সেই গাড়ীখনতে মই পুনৰ যাব বিচাৰোঁ সেই গাড়ীখন বাৰু ঠিকে চলি আছেনে অহা সপ্তাহতো সেই গাড়ীখনেই যাবনে সেই গাড়ীখনতে মই যাব বিচাৰোঁ গতিকে কেনেদৰে মই সেই গাড়ীখনত যাব পাৰিম আৰু এটা তাৰ টিকেট মই আগতিয়াকৈ বুকিং কৰিব পাৰিম তাৰ বিষয়ে মোক জনাবচোন